অসমৰ প্ৰধান উৎসৱ হৈছে বিহু অসমৰ বাসিন্দা হিচাপে আমাৰ অঞ্চলতো মহা উলহ মালহেৰে বিহু উৎসৱ পালন কৰা হয় বিহু সাধাৰণতে তিনিবিধ ৰঙালী বিহু বা বহাগ বিহু কঙালী বিহু বা কাতি বিহু ভোগালী বিহু বা মাঘ বিহু বহাগ বা ৰঙালী বিহু একে ধাৰে সাত দিন ধৰি উদযাপন কৰা হয় চতৰ সংক্ৰান্তীৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ছয় তাৰিখলৈকে সাত দিন ধৰি বহাগ বিহু পালন কৰা হয় আৰু প্ৰত্যেক দিনৰে বিহুৰে সুকীয়া সুকীয়া নাম আছে ইয়াক সাত বিহু বুলি জনা যায় গৰু বিহু মানুহ বিহু গোসাই বিহু তাতৰ বিহু নাঙলৰ বিহু চেনেহী বিহু আৰু চেৰা বিহু গৰুৰ বিহু দিনাখন গৰুৰ শিঙত তেল দি ধোৱাই পখলাই গৰুক লাউ বেঙেনা খোৱায় আৰু তাৰে মালাও গাঠি গৰুক পিন্ধাই গাঁৱৰ আটাইবিলাক মানুহ গৰুক ওচৰৰ নদী বিল বা আন তেনে ঠাইলৈ নি গা ধোৱায় আৰু দীঘলতী মাখিলতী আদি গছৰ ডালেৰে কোবাই কোবাই এনেদৰে গায় দীঘলতী দীঘল পাত গৰুক কোবাও জাপ জাপ মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা দ্বিতীয় দিনাৰ বিহুক মানুহ বিহু নামেৰে নামাকৰণ কৰা হৈছে সিদিনা নামঘৰত সামূহিকভাৱে নাম কীৰ্তন কৰা হয় ডাঙৰে সৰুক সন্মান জনাই আৰু মানুহ বিহুৰ দিনাখন বিহুৱান লোৱা হয় এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য আত্মীয় কুতুম্বকো মৰমেৰে বিহুৱান বিহুৱান দি বিহুৱান দিয়া হয় ইয়ো এক ধৰণৰ পৰম্পৰা বহাগ বিহুত খোৱা বোৱাতকৈ ৰং ধেমালিৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ডেকা গাভৰুসকলে বিহু উৎসৱ পাতি বিহুগীত গাই বিহু নাচ হুঁচৰি আদি বিভিন্ন ধৰণৰ খেল ধেমালিৰ ব্যৱস্থা কৰে লগতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গায় গৃহস্থক আশীৰ্বাদ দিয়ে কোনো কোনো ঠাইন হেন যুঁজ ম'হ যুঁজ কণী যুঁজ আদি খেল ধেমালিৰ ব্যৱস্থা কৰি ৰঙ ৰহইচ কৰে ৰাতি বিহু বুলিলে সাধাৰণতে আগৰ কালত চত মাহৰ আৰম্ভণিৰ পৰাই ডেকা গাভৰুৱে মিলি ৰাতি বিহু পতাৰ পৰম্পৰা আছিল বৰ্তমান এই প্ৰথা প্ৰায়ে নোহোৱা হৈছে ৰাতি বিহু কেৱল ডেকা গাভৰুৰ বিহু ডেকা গাভৰুৱে মিলি ৰাতি ৰাতি আচুতীয়া ঠাইত বিহু নাচ বিহু গীতৰে ইজনে সিজনক প্ৰেম নিবেদন কৰিছিল আৰু বিহুতলীৰ পৰাই বহুতে সাংসাৰিক জীৱনৰো আৰম্ভণি কৰিছিল বিহুত সাত শাক খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাত বিধ শাক খোৱাৰ পৰম্পৰা আছে সেই হিচাপে আমাৰ অঞ্চলতো সাত শাক খোৱাৰ পৰম্পৰা আছে গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক পাচলি তৰু লতা তৃণ আদি অন্তৰ্ভুক্ত কৰা হয় এই শাক পাচলিবোৰ টেঙা তিতা কেহা গুণৰ সমাহাৰ হয় স্বাভাৱিকতে এইসমূহ ঔষধি গুণযুক্ত অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি নিয়ম আছে সেইদিনা গ্ৰহণ কৰা এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিসংকোচে প্ৰত্যেকেই ইয়াক গ্ৰহণ কৰে বিহুৰ প্ৰথম দিনা ঔষধি গুণ সম্পন্ন শাপ পাত খাই অসমীয়া মানুহে বছৰটোলৈ বল বল বান্ধে কাতি বা কঙালী বিহু হ'ল অসমৰ আন এক উৎসৱ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু হালি ধান চপাবলৈ যথেষ্ট সময় থাকে অভাৱ অনাতন ভৰা এই সময়ত উদযাপিত হোৱা বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গাই ইয়াৰ লগত ঘৰৰ চোতালৰ চাৰিওফালৰ আৰু খেতি পথাৰৰ শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলাই কোনো কোনো ঠাইত আকাশ বন্তিও জ্বলোৱা হয় কঙালী বিহুত উলহ মালহ আৰু ভোগ প্ৰাচুৰ্য্য বেছিকৈ নাথাকে কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যপূৰ্ণ নহয় ধৰ্মীয় আচাৰ অনুষ্ঠানৰে শৰত কালত এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয় এই দৰে প্ৰাচুৰ্য্য অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয় অসমৰ অন্য এক উৎসৱ হ'ব মাঘ বিহু আমাৰ অঞ্চলতো মাঘ বিহু আমাৰ অঞ্চলতো মাঘ বিহু পালন কৰা হয় পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ ভোগালী বিহু মাঘ বিহু পালন কৰা হয় এই বিহু তিনি দিন পালন কৰা হয় পুহৰ হালি ধান মাহ তিল মগু আদি শস্য চপায় মানুহে ভঁৰাল ভৰায় এই সময় কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবেই এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত এই সময়ত ধনী দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান চাউল পিঠা লাড়ু আখৈ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পুৰা এই সময়ত সূৰ্য মকৰক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিক বিহু বা দুমাহীক মকৰ সংক্ৰান্তি বোলে জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা প্ৰীতিৰ ভাৱ অসুন্ন ৰাখিছে বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত সৎভাৱ সম্প্ৰীতি বৃদ্ধি কৰে আৰু পৰস্পৰৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক কটকটীয়া কৰি তুলে বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প খেল ধেমালি আদিৰ উন্নতি সাধন হৈছে বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিবহ পৰিচয় বহন কৰিছে আৰু অসমীয়া হিচাপে সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে